মই অসমীয়াত লিখা আৰু কথা কোৱাৰ সময়ত মানে সৰুতে প্ৰব্লেম পাইছিলোঁ সৰুতে বহুত ধৰণে প্ৰব্লেম পাইছিলোঁ কাৰণ সৰুতে অসমীয়া বানানটো লিখোঁতে মোৰ ভুল হৈছিল আৰু কওঁতেও মই ঘৰটোক হৰ বুলি কওঁ সেইকাৰণে সৰুতে মোৰ বহুতেই প্ৰব্লেম হৈছিল অসমীয়া কওঁতেও আৰু লিখোঁতেও ঘৰটো মই হৰ বুলি কৈছিলোঁ আৰু গ ৰ গৰ বুলি লিখিছিলোঁ সেনেকৈ বহুতো ভুল হৈছিল বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলোঁ সৰুতে তাৰ পিছত আকৌ মই লাহে লাহে যেতিয়া ডাঙৰ হ'লো তাৰ পিছত লাহে লাহে আখৰবোৰ বাক্যবোৰ ভালকৈ ক'বলৈ শিকিলোঁ আৰু ভালকৈ জানিবলৈ শিকিলোঁ তাৰ পিছত লাহে লাহে শুদ্ধ হ'ল যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই চব কিবা এটা যদি বানান লিখোঁ কিবাহে হয় তাৰ পিছত মই ভাবোঁ যে মই অসমীয়া একো লিখিবই নোৱাৰিম নেকি বা অসমীয়াত একো ক'বই নোৱাৰিম নেকি তাৰ পিছত মই নিজকে ভাবিলোঁ যে কিয় নোৱাৰিম মই যিহেতু নিজৰ মোৰ নিজৰ মাতৃভাষা অসমীয়াই তেতিয়াহ'লে মই সেইটো পাৰিবই লাগিব কাৰণ মই মোৰ যদি নিজৰ মাতৃভাষা অসমীয়াই তাৰ তাক তাকে যদি মই লিখিব নোৱাৰো বা মুখেৰে ক'ব নোৱাৰো তেতিয়াহ'লে মই অসমীয়া হোৱাৰ মূল্য কি অসমীয়া ল'ৰা হোৱাৰ মূল্য কি সেইকাৰণে মই তাৰ পিছত নিজকে ভালকৈ প্ৰীপিয়াৰ কৰিলোঁ অসমীয়াটো ভালকৈ শিকিলোঁ অসমীয়া ভালকৈ জানিবলৈ শিকিলোঁ সেনেকৈ লাহে লাহে অসমীয়া ৱৰ্ডবোৰ শিকিলোঁ ক খ গ ঘ অ আ হ্ৰস্ব ই দীৰ্ঘ ই এইবোৰ ভালকৈ শিকিলোঁ শিকি শিকি লাহে লাহে যেতিয়া ডাঙৰ হ'লো ক্লাছ ফাইভৰ পৰা ছিক্স পালোঁ লাহে লাহে সেনেকৈ জানা হ'লোঁ ভালকৈ অসমীয়াবোৰ ক'ব পৰা হ'লোঁ ভালকৈ ৱৰ্ডবোৰ লিখিব পৰা হ'লোঁ আগতে বহুত ভুল হৈছিল সৰুতে যদি গড় বানাবটো লিখোঁ কিবা বেলেগহে লিখি দিওঁ যদি হাতী বানানটো লিখোঁ কিবা বেলেগ লিখি দিওঁ আম বানানটো কিবা বেলেগ লিখি দিওঁ আৰু মুখেৰে উচ্চাৰণ হয় কিবা লেখোঁ কিবা সেনেকৈ বহুত বাৰে পৰীক্ষাত ফেলো কৰিছোঁ তাৰে পিছত লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ তাৰ পিছত সকলো ইমপ্ৰুভ হৈ গৈছে সেনেকৈয়ে মই এতিয়া ভালকৈ অসমীয়াটো ক'ব পৰা হৈ গৈছোঁ